অঁ আপুনি দিগন্ত চেতিয়া হয়নে অঁ মোক অলপ বস্তুৰ দৰকাৰ হৈছিলে আপোনাৰ দোকানত পামনে হয় মোক অলপ বস্তুকিটা মই কৈ দিছোঁ আপুনি লিখি লওক আলু দুই কেজি দালি দুই কেজি পিঁয়াজ এক কেজি জলকীয়া আধা কেজি আৰু জীৰা মচলা পাৰিলে দি পঠিয়াব আপোনাৰ হেল্ল' আপো এপোৱা এপোৱা দি পঠিয়াব হয় হয় আপোনাৰ দোকানত কোনোবা কৰ্মচাৰী আছেনে হয় মই মানে এতিয়া আপোনাৰ দোকানত যাব নোৱাৰিম অলপ ব্যস্ত হৈ আছো আপোনাৰ কৰ্মচাৰীজনৰ হাতত দি পঠিয়ালে ভাল হ'লহেঁতেন আপুনি বাজেটটো কৰি

ডিব্ৰুগড় আমোলাপটিলৈ হয় হয় ঠিক আছে মই দে হ'ব মই মা ল'ৰাজনৰ হাততে দি পঠিয়াম পইচাটো অঁ হ'ব